এক লাখ বিছ হাজাৰ পাঁচ লাখ ত্ৰিছ হাজাৰ সাত লাখ একচল্লিছ হাজাৰ আঠ লাখ এঘাৰ হাজাৰ ছয় লাখ তিনি হাজাৰ ন লাখ দুহেজাৰ